মোৰ মই যোনটো ব্যৱসায় কৰোঁ মানে যোনটো কিবা কৰোঁ বিজনেছ কৰোঁ এইটো বিজনেছত মোক গভমেণ্টৰপৰা বহুত সহায় লাগে কাৰণ এইটো মানুহবিলাকে ইল্লিগেল হিচাপতো কৰিব পাৰে ইল্লিগেলো কৰিব পাৰে মানুহ গভমেণ্টে যদি মোক এপ্ৰুভ নকৰে এইটো বস্তুত মানে মই যোনটো মানে মই যোনটো বস্তু ওগাওঁ মানে যোনটো ড্ৰাগছ ওগাওঁ এইটো ড্ৰাগছটো ভাল কামত মাত্ৰ ইউজ হওক সেইটোৰ কাৰণেও ওগাওঁ গভমেণ্টৰ কাৰণে গভমেণ্টকো দিওঁ ভাগ এইটো প্ৰাইভেট কম্পানীবিলাককো দিওঁ কিন্তু গভমেণ্টেও লয় গভমেণ্টে এপ্ৰুভ কৰিছে এইটো কাৰণেতো গভমেণ্ট গভমেণ্টে এপ্ৰুভ কৰিছে কাৰণে এইটো মই কৰিব পাৰি আছো এইখন দেশখনত নিজৰ দেশত যদি গভমেণ্টে এপ্ৰুভ নকৰিলে হয় মই কি কৰিলোঁ হয় মই আমি লগৰবিলাকে এপ্লাই কৰিছিলোঁ মিলি পিনে লগৰবিলাক আমাক এপ্ৰুভ কৰিছে গভমেণ্টে এইটো কাৰণে আমি এতিয়া কৰি থাকিব পাৰি আছো গভমেণ্টৰ গভমেণ্টে যদি গভমেণ্টে আমাক সহায় নকৰে যে মানে কৰিব এক মানে এপ্ৰুভ নকৰে আমাক এইবিলাক কৰিব তেতিয়াহ'লে আমি কি কৰিম আমাৰটো চব বহুত লছ হৈ যাব আমি এপ্ৰুভ নকৰিলে ইল্লিগেল হিচাপত কৰিলে আমি জেল চেল এইবিলাকো হ'ব আমাৰ চ' আমি গভমেণ্টে আমাক সহায় কৰাতো বহুত বহুত জৰুৰী আমাক সহায় কৰাতো গভমেণ্টে এইখিনিয়ে